ছাৰ মই দিচাংমুখ অঞ্চলৰ লেপাইগাঁৱৰপৰা আহিছোঁ আমাৰ এটা এন জি অ' গ্ৰুপ খোলা হৈছে তাত প্ৰায় বিছ ত্ৰিছজনমান লোকৰ সৈতে এই গ্ৰুপটো খোলা হৈছে আমাৰ গ্ৰুপটোৰ নাম হৈছে চেতিয়া হেল্থ কেয়াৰ ফাউণ্ডেশ্যন গ্ৰুপ আমাৰ এন জি অ' গ্ৰুপটোৰ কাম হ'ল গাঁৱৰ যিসকল দুখীয়া লোকসকল তেওঁলোকক চিকিৎসা খোৱা বোৱাৰ বাবে টকা পইচা ডনেশ্যন কৰা হয় এই টকা পইচাবিলাক আমি যিসকল ধনী লোক তেওঁলোকৰপৰা তোলা হয় আৰু তেওঁলোকে যিমান পাৰে সিমান টকা পইচা দিব পাৰে এই ডনেশ্যনৰ টকা পইচাবিলাক জমা কৰি ৰাখিবলৈ আমাৰ এন জি অ' গ্ৰুপৰ এটা বেংক একাউণ্ট খোলা হৈছিল কিন্তু এই বেংক একাউণ্টৰপৰা মই আপোনালোকৰ বেংকৰ লগত লেনদেন কৰিব পৰা নাই মই সকলোবোৰ ডকুমেণ্টছ চাইছোঁ যেনে পান কাৰ্ড ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইচেন্স আদি আপোনালোকে যিমান সোনকালে পাৰে সিমান সোনকালে এই কামটো সমাপ্ত কৰি দিব পাৰিলে কালি ৰাতিৰ ভিতৰতে মোক এই কামটো সমাপ্ত কৰি দিব কাৰণ কাইলৈ মোৰ টকা পইচাৰ বহুত প্ৰয়োজন আমাৰ গাঁৱৰ এজন দুখীয়া ল'ৰা অপাৰেশ্যনৰ বাবে টকা পইচা বহুত প্ৰয়োজন আৰু আমাৰ দুখীয়া মানুহবোৰৰ ক্ষেত্ৰত টকা পইচা ডনেশ্যনৰ কৰাৰ মানুহৰ সংখ্যা খুব কম আৰু আপোনালোকৰ বেংকৰ ফালৰপৰা যদি কিবা টকা পইচা ডনেশ্যন কৰিব বিচাৰে তেনেহ'লে ইয়াত ডনেশ্যন কৰি দিব পাৰে কাৰণ আমাৰ এন জি অ' এন জি অ' গ্ৰুপটোত দুখীয়া লোকসকলৰ দুখীয়া লোকসকলৰ সংখ্যা যিমান বেছি ইমান টকা পইচা সংগ্ৰহ কৰিব পৰা নাই যিসকল মানে লোকে ডনেশ্যন কৰিছেনে তেওঁলোকে ইমান টকা পইচা ডনেশ্যন কৰিব পৰা নাই সেইবাবে আপোনালোকৰ বেংকৰ ফালৰপৰাও কিবা যদি টকা পইচা দিব পাৰে দিব পাৰে কিন্তু কামটো আপুনি যিমান পাৰে সিমান সোনকালে কৰিব কাইলৈৰ ভিতৰতে কাইলৈৰ ভিতৰতে সম্পূৰ্ণ কৰিলেতো ভালেই হ'ব কাৰণ কাইলৈ টকা পইচা মোৰ বহুত প্ৰয়োজন আৰু মোৰ হাততো ইমান টকা পইচা নাই ময়োতো গাঁৱৰে ল'ৰা ন মোৰ হাতত ইমান টকা পইচা নাই মই এতিয়া কেনেকৈ সেই ল'ৰাটোক মানে কেনেকৈ সহায় কৰিম সহায় কৰিবলৈ মোৰো মন গৈছে মোৰো টকা পইচা নাই ঘৰত বহুত অভাৱ মইতো এন জি অ' গ্ৰুপৰ লীডাৰহে লীডহে লওঁ এন জি অ' গ্ৰুপৰ লীডহে লওঁ মোৰ ওচৰত ইমান টকা পইচা নাই মই ইমান ধনীও নহয় টকা পইচা মোৰো প্ৰয়োজন হৈছে আপোনালোকে যিমান পাৰে কামটো সোনকালে সমাপ্ত কৰিব দিব সেই ল'ৰাজনৰ বহুত টকা পইচাৰ অভাৱ আৰু মোৰো টকা পইচাৰ অভাৱ মোৰ ফালৰপৰাও কিবা এটা দিম বাৰু ল'ৰাজনক আৰু আমাৰ এন জি অ' ফালৰপৰাও দিব এন জি অ' সকলোবোৰ সদস্যয়ো এই ল'ৰাজনক ল'ৰাজনৰ ঘৰৰ মাক বাপেকক টকা পইচা দিব ল'ৰাজনক হস্পিটেললৈ আজিয়ে নিয়াৰ কথা আছিলে কিন্তু এতিয়া এডমিট কৰিবলৈ পইচা নাইকিয়া হৈ গৈছে আপুনি যিমান পাৰে সোনকালে কৰিব পাৰিলেতো আজি ৰাতিৰ ভিতৰতে কামটো সমাপ্ত কৰি দিব ইয়াক ইয়াকে ক'লোঁ আৰু এতিয়া আপুনি যদি সমাপ্ত কৰি দিব পাৰে সোনকালে সমাপ্ত কৰি দিব আৰু এতিয়া মই যাওঁ